বৰ্তমান আমাৰ বহুতো গছ আছে বিশেষকৈ চিচু চেগুণ আহঁত গছ চিচুগছৰ এটা সুবিধা কি তাৰ যিটো শিপা থাকে শিপাটো যদি আমি কাটি আনি পাঁচ ইঞ্চিমান দীঘলকৈ পুতি থওঁ তাৰে এক ইঞ্চি মাটিৰ ওপৰত থওঁ তাৰ পৰা পুনৰ পোখাৰ জন্ম হয় জন্ম হৈ একোডাল প্ৰকাণ্ড গছ হয় সেনেকৈ তাৰমানে আমি বহুত চিচু গছ ৰোপণ কৰিছোঁ আৰু চেগুণৰো সেই একেই চেগুণ গছৰো সেই শিপা কাটি পুতি থলেই নতুন গছ হয় আৰু বহুতো ডাঙৰ ডাঙৰ গছ হয় সেইবিলাক আমি কৰি আছোঁ আন আৰু আহঁত গছৰ ঠানি যিটো ঠাৰি বুলি কয় ওপৰত থাকে সেইবিলাক পুতি দিলে তাৰ পৰা প্ৰকাণ্ড গছ হয় আৰু কদম গছ আছে আমাৰ কদম গছৰ গুটিবিলাক নতুন মাটিত আমি সিঁচি দিওঁ দিলে সেইবিলাকো একোডাল গছ হয় আৰু সেইবিলাক আমি পুখুৰী পাৰত দি দি বহুতো গছ উৎপন্ন কৰিছোঁ আৰু সেইবিলাক আমি প্ৰয়োজন সাপেক্ষে ফাৰ্ণিচাৰ ওচৰত আমি বিক্ৰী কৰি দিওঁ প্ৰয়োজন অনুসৰি আৰু সেইবিলাক বিক্ৰী কৰি আমি বহুতো লাভৱান্বিত হওঁ এনেকৈ তাৰমানে আমি গছৰ পৰা গছ কৰি আৰ্থিকভাৱে স্বচ্ছল হওঁ